ধৰি লওক নিজৰ কেৰিয়াৰ বাবে বাচি লোৱা দুই এজন খেলুৱৈ চিনি পাওঁ বাৰু যথেষ্ট ভাইটিসমূহ তেনে এজন সুনীল লাচিত গোটেই বৰ্তমান অসম দলৰ সদস্য় তেওঁলোক সৰুৰে পৰা ক্ৰিকেট খেলত তেওঁ যথেষ্ট আগৰণুৱা আছিল আৰু এসময়ত তেওঁলোক টেনিছ বল খেলিয়েই ঘূৰি ফুৰিছিল তেওঁ মৰাণ ক্ৰিকেটৰ থ্ৰুৱেদি চৰাইদেউ ক্ৰিকেটৰ থ্ৰুৱেদি তেওঁক আৱিষ্কাৰ কৰা হ'ল তেওঁ তেওঁ গৈ ডিব্ৰুগড় ক্ৰিকেট ক'চিং চেণ্টাৰত তেওঁ জইন কৰিলে ডিব্ৰুগড় পৰা তেওঁ জিলা দলত সদস্য় হ'ল আণ্ডাৰ নাইণ্টিন ঊনৈছ বছৰ অনুৰ্ধৰ দলত হ'ল তাৰপিছত তেওঁ চিনিয়ৰ দললৈ গ'ল তাৰপিছত অসম ঊনৈছ তলত সোমাল আৰু তাত তেওঁ যথেষ্ট ভাল পাৰফৰ্ম কৰিলে তাৰপিছত তেওঁৰ অসম চিনিয়ৰ দললৈ যথেষ্ট গ'ল তেওঁ অসমত কেইবাখনো টুৰ্ণামেণ্ট খেলিছে বিশেষকৈ ৰঞ্জী ট্ৰফি আৰম্ভ কৰি ৰঞ্জী এদিনীয়া দলতো তেওঁ স্থান পায় সক্ষম হৈছে ঠিক তেনেকৈ আৰু কেইবাজনো ক্ৰিকেটাৰ চিনি পাওঁ বিশেষ এতিয়া যোৰহাটৰ ক্ৰিকেট অলপ ভাৰ ভাৰ্গৱ দত্ত বুলি এজন আছে তেওঁ তেওঁ ধৰক ক্ৰিকেট খেলটো নিজৰ কেৰিয়াৰ বাছি লৈছে আৰু কেৰিয়াৰ থ্ৰুৱেদি তেওঁ খেলটোৰ লগতে তেওঁ চাকৰি পাবলৈও সক্ষম হৈছে বিশেষকৈ এতিয়া টেম্পৰেলি তেওঁ অসম হেৰি থৈ আছে অইল ইণ্ডিয়াত কৰ্মৰত আৰু বৰ্তমান অসম ৰঞ্জিত দলৰ তেওঁ সদস্য আছিল দুহেজাৰ চৌব্বিছ পঁচিছ বৰ্ষৰ আৰু লগতে লগতে চৈয়দ মুস্তাক আলি ট্ৰফিও তেওঁ খেলিছে এইবছৰ আৰু যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আজিকালি শিক্ষাৰ্থীসকলেতো স্কুলৰ খেলত বিশেষকৈ অংশগ্ৰহণ কৰে যদিও ঠিক আগৰ দৰে সেয়া নহয় বিশেষকৈ মোবাইলৰ ভিডিঅ' গেমে যথেষ্টখিনি ক্ষতি সাধন কৰিছে খেলৰ লগৰ জড়িত ল'ৰা ছোৱালীখিনি আৰু সৰহ সংখ্যক ল'ৰা ছোৱালীয়ে আজিকালি বাহিৰৰ গেমবিলাক নেখেলে খেলপথাৰত খেলা খেলবোৰ নেখেলে তেওঁলোকে মোবাইলত ভিডিঅ' গেম পৰা আদি কৰি এইবিলাক খেলত বেছি ব্যস্ত থাকে কিন্তু স্কুল কতৃপক্ষই যদি অলপ গুৰুত্ব সৰহকাৰে খেলটো দিয়ে বা স্কুলটোত প্ৰতিখন স্কুলতে বিদ্যালয়তে ক্ৰীড়াটো এটা মানে ক্লাছৰ দৰে যদি হয় তেনেকৈ হ'লে যথেষ্টখিনি উন্নতি হ'ব বুলি আশা কৰিছোঁ আগলৈ আৰু শিক্ষাৰ্থীসকলক খেলত যাতে লগতে মাক দেউতাকেও গুৰুত্ব দিব লাগিব যাতে স্কুলত খেলত অংশগ্ৰহণ কৰে বা স্কুলত যদি সব লগতে যিহেতু স্কুলৰ লগতে তেওঁলোকে যদি বাহিৰত ক'চিং চেণ্টাৰত ক'চিং দিয়ে বা কিবা হয় তেনেকৈ তেওঁলোকে যদি আগবাঢ়ি যাব নিব পাৰে তেনেকৈ আগুৱাই নিব পাৰিলে ভাল আৰু

খেলক স্কুলত খেলক স্কুলৰ পৰা গৈ তেওঁলোকে জিলাৰ দলত খেলক বা তাৰপাছত অসম হৈ খেলক অসমৰ পৰা গৈ তেওঁলোকে ভাৰতীয় দলত স্থান পাওক ঠিক তেনেকৈ খেলি গৈ থাকক প্ৰতিটো খেল আজিকালি স্কুলবিলাকতো বিশেষকৈ চৰকাৰে যথেষ্ট গুৰুত্ব দিছে বেছি খেলা ধূলা ইণ্ডিভিজুৱেল খেলবিলাক আছে বেডমিণ্টন হওক টেবুল টেনিছ হওক বা অন্য বাহিৰৰ খেলুবিলাকো ফুটবল ক্ৰিকেট কিন্তু যদি গুৰুত্ব দিশ সহকাৰে খেলে বা খেলিব পাৰে ভাল হওক তেনেকৈ হ'লে তেওঁলোকৰ কেৰিয়াৰ হিচাপে বাচি ল'বও পাৰিব ভৱিষ্যতৰ দিনত